অ ও দেখা পাইছোঁ গানো শুনিছোঁ

আমাৰ ভূপেন হাজৰিকাৰ গান শুনিয়ে আমি ডাঙাৰ হ'লোঁ বুঢ়া হ'লোঁ এতিয়া গতিকে ভূপেন হাজৰিকাৰ গান মানুহে মানুহৰ বাবে গানটোৱে একেবাৰে অন্তৰ চুই যোৱা গান হা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে হৈছে অ আচ্ছা ভূপেন হাজৰিকাৰ গীতৰ গীতৰ বহুত অৰ্থ আছে হা গতিকে অৰ্থপূৰ্ণ গীত গোৱাৰ কাৰণে ভূপেন হাজৰিকা আমাৰ তাৰমানে অন্তৰত একদম সাঁচ বহাই ৰৈ গৈছে হা তেওঁ জগত বিখ্যাত গীতিকাৰ আৰু তেওঁ যদিও আজি আমাৰ মাজত নাই কায়িকভাৱে নাই কিন্তু তেখেতৰ মানে কৰ্মৰাজি বা গীতৰ হেৰিয়ে আমাৰ অন্তৰত সাঁচ বহাই গৈছে ভূপেন হাজৰিকাৰ বিষয়ে অমৰ হৈ আছে সদায় অ চিৰস্মৰণীয় দিয়া